মই চন্দ্ৰপুৰৰ পৰা নাৰেঙ্গীলৈ বুলি আপোনাৰ তাতে কেব বুক কৰিছিলোঁ কিন্তু মোৰ কিবা এটা বিশেষ কাৰণৰ বাবে মই এই কেনচেল কৰিবলগীয়া হ'ল গতিকে আপুনিও যাতে মোৰ কেনচেলটো এক্সচেপ্ট কৰে তাৰ পাছত আৰু মোৰ যি যিহেতু মই আপোনাক আগতীয়াকৈ ধন দি থৈ দিছিলোঁ সেই ধনটো যাতে মোক আপুনি উভতাই দিয়ে